ভালেই নাই কৰা ঘৰতে আছো এনেই

অঁ পঢ়া শুনা কেনেকুৱা চলিছে চলি আছে আৰু একজামো পালেহি নহয় একজামো পালেহি নহয় চিলেবাছ কমপ্লীট হ'ল নাই ব্ৰেক লাগিব চাগৈ এইবাৰ এখন পেপাৰ ইমান টান এখন পেপাৰ ইমান টান কিতাপ আছে নাই মোৰো নাই দুখন মোৰো দুখন কিতাপ নাই কালি নহ'লে ডিষ্ট্ৰিক্ট লাইব্ৰেৰীৰপৰা আনোগৈ নেকি দুইটাই কেইটা বজাত যাবি অঁ চাই লওঁ বাৰু দেই টাইমটোত মই ফোন কৰিম নহ'লে অঁ অঁ অঁ হ'ব অঁ অঁ কোন কিখন কিতাপ নাই অঁ মোৰ দুখন আছে বাৰু আৰু দুখন লাগে অঁ অঁ ঠিক আছে